আমাৰ অঞ্চলত পশু চিকিৎসক আছে প্ৰায় আমাৰ ওচৰতে আছে আৰু তেখেতলোকক আমি পশু ভাল হৈ থাকিবৰ কাৰণে বিভিন্ন ধৰণে চিকিৎসা কৰিব কাৰণে ধৰি লওক গৰু যদি খুৰা ফাটে গৰু যদি কোনোবাই কেনেবাকে খেতিত উঠিলে কাটে তেতিয়াও আমি চিকিৎসকক মাতি আনি তাৰ ঔষধ পাতি ব্যৱহাৰ কৰোঁ তেখেতলোকে আহে আৰু আমি গৰু চিকিৎসা কৰাৰ পাছত বাদেও আমি বহুত স্বাস্থ্যৰ কাৰণে আহাৰ পানী দানা পানী আমি দিনে ৰাতিয়ে আমি সিজাই ৰাতিপুৱা গধূলি আমি খুৱাবলে চেষ্টা কৰোঁ স্বাস্থ্য ভালে ৰাখিবলৈ আৰু আমি গাই পা গাখীৰ পাওঁ গাখীৰ পা আমি বিকি কৰি ঘৰখনত ল'ৰা ছোৱালী খা খৰচ পঢ়া শুনা কিতাপ পত্ৰ আদিত আমি ব্যৱহাৰ কৰোঁ আৰু ঘৰখনত তেল নিমখ অনেক আমি আনিব পাৰোঁ আৰু আমি ইয়াৰ পৰা আমি প্ৰায় পোৱালীবিলাক আমি বেচি ঘৰখনৰ যাবতীয় বস্তু সম্পত্তি ল'ব পাৰোঁ আৰু শেষবাৰৰ বাবে আমি গৰু পৰীক্ষা কৰি দুহেজাৰ তেইছ চনত আমি দহ বাৰ হাজাৰ ধৰি লওক চিকিৎসাৰ কাৰণে আমি টকা খৰচ কৰিবলগীয়া হয় আৰু তেনেকে আমা ইনকমো হয় কাৰণ আমি গৰু ছাগলী সকলো আমি পুহি কুকুৰা আদি সকলো পুহি আমি খেতিয়ক শ্ৰেণীৰ মানুহ সেইখিনি পুহিয়ে আমি চলিবলগীয়া হয় নিমখ তেল আদি আনিবলগীয়া হয় আমাৰ কোনো চাকৰি নাই ই ইয়াকে মোৰ ফালপৰা আমি দাঙি ধৰিলোঁ